আমাৰ অসমীয়া ভাষাটো সাৰ্বজনীয় আমি এই ভাষাটো সদায় ভালদৰে ৰাখিব লাগে লগতে এই ভাষাটো বহুত মধুৰ আমাৰ অসমত যিমান অসমীয়া আছে অকল অসমত বসবাসেই নহয় যোনকেইটা মানুহ থাকে সবে আমি একেলগত অসমীয়াত কথা পাতোঁ লগতে আমি অসমীয়াতে কিবা কৰোবাৰ কৰিব হ'লে সবে অসমীয়াতে ভালকে কথা পাতোঁ কেলৈ কি সবেই এইটো এটা মাধ্যম হয় মানে সবেই অসমীয়া জানে সবেই ক'ব বিচাৰে আৰু বহুত ভালদৰে ক'ব বিচাৰে আমাৰ অসমীয়া ধাৰণাত বহুত কালচাৰেল ডাইভাৰ্ছিটি আছে বুলি ক'ব পাৰে আপুনি বহুত ধৰণৰ বেলেগ বেলেগ মানুহ থাকে লগতে যেনেকৈ হৈ গ'ল ৰাভা মিচিং কা কছাৰী হৈ গ'ল মৰাণ হৈ গ'ল বেলেগ বেলেগ ধৰণৰ মানুহ আমি সব একেলগত একে ঠাইত লগত থাকোঁ লগতে কিবা এনেকৈ ফেষ্টিভেল হ'লে কিবা এটা নতুন নতুন বস্তু ওলালে আমি সব লগতে কৰোঁ লগতে শিকোঁ লগতে আমি অসমীয়াবাসী হৈ তো আমি সবে অসমীয়াত কথা পাতোঁ সেইটো আপোনালোকে সবেই জানেই তো লগতে আমি এইটো প্ৰচাৰ কৰিব লাগে আমি অসমীয়াত বেছি কথা পাতিব লাগে আমি এইকেইটা যেনেকৈ আজি ইংলিছ মিডিয়াম ওলাইছে এইটোক ইম্পৰ্টেঞ্চ কম দিব লাগে এনেকৈ নহয় কি আমি ইম্পৰ্টেঞ্চ একোৱে দিবই নালাগে বাট আমি অসমীয়াকো সিমানেই ইম্পৰ্টেঞ্চ দিব লাগে যিমান ইংলিছক আমি দি আছোঁ লগত যোনকেইটা ইংলিছ মিডিয়াম স্কুল আছে তাতো অসমীয়া মিডিয়ামতো আমি কম্পালছৰী কৰি দিব লাগে তো মানে তথাপি আমি ভালদৰে সবে ক'ব পাৰিব লগতে সৰু সৰু ল'ৰা ছোৱালী যোনে জন্মৰ পৰা আমাৰ লগতে আমাৰ মাতৃভাষাটো যোনটো হ'ল অসমীয়া আমি লগতে সবে একে লগত ক'ব পাৰিম সেইটো আমি যোগাযোগ কৰিব লাগিব আৰু লগতে মানুহ সবেই একেলগত একগোট হৈ আহিব লাগিব সেইটো কাৰণে লগতে আমি আমাৰ অসমীয়া ভাষাটো যোনটো কি আমাৰ মাতৃভাষা সেইটো হেৰুৱাই নাযাবৰ কাৰণে আমি ইয়াক সংৰক্ষণ কৰিব লাগিব আৰু আমি ল'ৰা ছোৱালীবিলাকক সৰু সৰু ল'ৰা ছোৱালীবিলাকক সৰু পা আমি শিকাব লাগিব অসমীয়া ভাষাৰ ইম্পৰ্টেঞ্চ আৰু এইকেইটা মাধ্যম কেনেকৈ হয় কেনেকৈ বুজাই ছ' আমি ভালকৈ শিকাব লাগিব ল'ৰা ছোৱালীকেইটাক তথাপিও আমি ভাল মানুহ হ'ব পাৰিম